অঁ ক'চোন কেলৈ ক'ল কৰা হৈছিলে হ'লে অঁ অঁ অঁ আৰু বেলেগ বেলেগ ৰেট আছে কেনেকুৱা ধৰণৰ লগাব বিচাৰে বা বস্তুবোৰ সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব কাৰেণ্টৰ ওৱাৰ আৰু বৰ্ড চৰ্ড সেইবোৰ ফিটিঙ কৰিব চাগে খৰচ পাতি অলপমান হ'ব বাৰু সেইবোৰ মিলাই কৰি ল'ব লাগিব কাহানি মানে যাব লাগিব অঁ অঁ বস্তু পাতিবোৰ হ'ব দিয়ক